হাঁহ কুকুৰাৰ পামবোৰত জৈৱিক সুৰক্ষা আমি জৈৱিক সুৰক্ষা আমি এনেকৈ স্বাৱলম্বী হ'ব লাগিব যে যেতিয়া আমি হাঁহ কুকুৰা পুহিম বুলি ভাবোঁ মনতে তেতিয়া আমি সদায় পোনপ্ৰথমবাৰবাৰ আমি ৰ'দমুখীয়াকৈ গঁৰালটো সাজিব লাগিব গঁৰাল সজাৰ পিছত আমি তাত ভালদৰে ভালদৰে চাফ চিকুণ কৰি পোৱালি সোমোৱাৰ আগতে আমি তাত পটাচ পানী আদি দি তাত চাফ চিকুণ কৰিব লাগিব চাফ চিকুণ কৰাৰ পিছত ভালকৈ জেগাখিনি শুকাবলৈ দিব লাগিব শুকাবলৈ দিয়াৰ পিছত তাত আমি প্ৰথমে পোৱালি আনি পোৱালি অনাৰ এসপ্তাহমানৰ পিছতে আমি তাত তাহাঁতক আমি লাইটৰ ব্যৱস্থা কৰি কৰি তাহাঁতক ভেকচিন দিম ভেকচিন দি পেলাই ৰাণীখেদক নামৰ এটা ভেকচিন দিম আৰু তাতে সিহঁতক আমি তাত খোৱা বোৱা আদি পানী দানা পানী আদি তাত ব্যৱস্থা কৰি দিওঁ আৰু প্ৰতিদিনে আমি সিহঁতক চাফ চিকুণ কৰিব লাগিব আৰু দানা খাই পানী খাই সিহঁতে পেলাব সেইবিলাক চাফ চিকুণ কৰিব লাগিব যদি আমি চাফ চিকুণ নকৰোঁ এই সিহঁত বেমাৰত পৰিব বেমাৰত পৰাৰ লগে লগে আমাৰ বহুতো লোকচান হ'ব লোকচান হোৱাৰ লগে লগে আমি আমি তাৰ এটা ব্যৱসায় আৰম্ভ কৰিম সিহঁতক লৈ কেনে তাৰপিছত আমি লাহেকৈ সিহঁতি ডাঙৰ হ'বলৈ ধৰিব ডাঙৰ হোৱাৰ লগে লগে খোৱা বোৱা ব্যৱস্থা আমি তাহাঁতক সৰহ সৰহকৈ দিব লাগিব আৰু সদায় সদায় সিহঁতক চাফ চিকুণ কৰি থ'ব লাগিব চাফ চিকুণ নহ'লে মানে নহ'লে সিহঁতৰ আজিনা হ'ব আজিনা হোৱাৰ লগে লগে পোৱালিবিলাক বচাবলৈ টান হয় আৰু টান হোৱাৰ লগে লগে আমি সিহঁত মৰিবলে ধৰিব মৰিব সিহঁত মৰি গলেতো আমাৰতো লোকচান হ'ব সেইটো কাৰণে আমি সদায় সিহঁতক চাফ চিকুণ কৰি ৰাখিব লাগিব আৰু আমি ইয়াত সিহঁত সিহঁত মানে সোনকালে ডাঙৰ হ'বলৈ আমি তাক সিহঁতৰ দানা পানী ভালকৈ খোৱাব লাগিব আৰু লগতে ভিটামিন দিব লাগিব পানী যোগান দিব লাগিব লাইটৰ ব্যৱস্থা কৰিব লাগিব এই সকলোবোৰ কৰিব লাগিব তেতিয়াহে আমি স্বাৱলম্বী হ'ব পাৰিম আৰু সিহঁতক সুৰক্ষা কৰি ৰাখিলেহে আমি স্বাৱলম্বী হৈ উন্নতি পথ পথত আগবাঢ়ি যাব পাৰিম আৰু

হাঁহ কুকুৰা পামবোৰত সদায় এই জেগাখিনি সদায় ফৰফৰিয়া আৰু ৰ'দ ঘাই হ'ব লাগে তাত সে সেই পোৱালিবিলাক তাত ভালকৈ থাকিব পাৰে আৰু তাত বেমাৰ আজাৰ বেমাৰ আজাৰ আদি নহয় আজিনা নহয় জেগাখিনি চাফ চিকুণ হ'লে মানে হাঁহ হাঁহ কুকুৰা পুহিলে সদায়

হাঁহ কুকুৰাৰ ৰক্ষা ক্ষেত্ৰত মই ইমানখিনিয়ে ক'বলগীয়া আৰু